মই আজি ৰাতিপুৱাৰ ভাগত নপামৰ পৰা মিছন চাৰিআলিলৈ যাবলৈ আপোনালোকৰ এজেঞ্চীৰ পৰা এখন কেব বুক কৰিছিলোঁ কেবৰ ড্ৰাইভৰজনে সময়তকৈ কিছু দেৰিকৈ মোক নিৰ্ধাৰিত ঠাইৰ পৰা লৈ গৈ গন্তব্য স্থানত নমাই দিছিল ইয়াৰ বাবদ মই তেওঁক আপোনালোকৰ এজেঞ্চীৰ পৰা ধাৰ্য্য় কৰি দিয়া ভাড়াতো দিছিলোঁ কিন্তু ড্ৰাইভাৰজনে সেই ভাড়াটো ল'বলৈ অমমান্তি হয় ইয়াৰ বিপৰীতে তেওঁ মোৰ পৰা অধিক টকা বিচাৰি মোৰ সৈতে কিছু তৰ্কাতৰ্কিও কৰে সেয়েহে মই বিচাৰিছোঁ যে আপোনালোকে এজেঞ্চিৰ ফালৰ পৰা ড্ৰাইভাৰজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয় যেন অন্যথা এনেধৰণৰ ড্ৰাইভাৰৰ বাবে আপোনালোকৰ এজেঞ্চিৰ সন্মান বহু পৰিমাণে হানি হ'ব লগতে নিৰ্ধাৰিত টকাতকৈ অধিক টকা তেওঁলোকে ব্যক্তিগতভাৱে দাবী কৰাৰ বাবে সাধাৰণ মানুহৰ যথেষ্টখিনি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয়